হেল্ল' এ কিয়ে এ কিয়ে ব্লাউজ তু তোক দেখোন মই ব্লাউজ চিলাব দিছিলো চাৰিটা ব্লাউজ চিলাব দিছিলো হা আগে পিছে মইটো ব্লা তোকে মই ব্লাউজ চিলাব দিওঁ তই এনা বেয়া কৰি কিয় দিছ এ বেয়া হৈছে গোটেই কেইটা বেয়া হৈছে মই এথেন বিয়াত কি পিন্ধি যাওঁ গল কেইটা একেবাৰে কাটি দেখোন নোহোৱা কৰিছ গোটেই পিঠিখন ওলাই থাকে আইধ্যে ইমান অ' নহয় পিঠিখন গোটেই ওলাই থাকে এনেকৈ নিপিন্ধো নহয় মই তই আগে পিছে চিলাও কাৰণেহে দিছিলো আৰু পইছাওটো ঠিক মতে দিছোঁ আঢ়াইশ আঢ়াইশ টকা দিছোঁ চাৰিটা ব্লাউজ হ'ব কেনকৈ ইতে এথেন মই কি পিন্ধো মোক ঠিক কৰি সেই ডিজাইনত ত' নহ'ব মইতো কোৱা নাই মই দেখোন তোক কৈছো সাধাৰণকৈ দিব দিছো জেনেৰেল কৰি দিব দিছো মইতো ইমান দিব দিয়া নাই এই মস্ত বেয়া হৈছে একেবাৰে যেনে দেখি একেবাৰে উলমি পৰিছে সেই পইছা কেইটাও মোৰ এনেই গ'ল অ' আঢ়াইশ আঢ়াইশ কৰি চাৰিটা পাঁচশ এক হাজাৰ টকা গ'ল মোৰ এনেই ধেই নিদো আৰ তোক মই আৰ